হয় কওকচোন হয় হয়

জুইবিলৰ পৰা ক'লে ন

হয় মাছ ধৰিব মানে হয়

নিউজ চেনেলত বজাব লাগে আপোনালোক মাছ ধৰা হয় অঁ ঠিক আছে আমি নাই অসুবিধা নাই বাৰু আপোনলোকে হেৰি কিমান তাৰিখে কৰিব মাছ ধৰিব চাৰি তাৰিখে ধৰিব ন অঁ মানুহ কিমানমান গোট খাব এখন গাঁও নে দুখন তিনিখন গাঁও অঁ হয় আপোনলোক চাৰি তাৰিখ মানে চাৰি তাৰিখ মানে কাইলৈ ন অঁ আমি বজাই দিম বাৰু কোনো কথা নাই আমিতো ভালেই পাওঁ তেনেকৈ দেখাবলৈ পালে হেৰি আপুনি তথ্য কিছুমান দিব লাগিব আমাক আমিও ক'ব লাগিব নহয় এনে কাইলৈ কিমান সময়ত ধৰিব আপোনাৰ হেৰি কা ধৰা কাম মানে ধৰিবলৈ কিমান সময়ত যাব হেৰি মাছ অঁ তেতিয়াহ'লে আমি আমি আমি হেৰি চাৰে আঠটামান বজাত তাত পাই যামগৈ সেই গাঁওখনৰ নামটো কি বুলি গাঁওখন নামটো

হয় হয় মোৰ লগত আৰু এজন যাব বাৰু অঁ হ'ব বাৰু মাছ মাছ পাব নহয় ৰাইজে অঁ আমি দেখাব লাগিব মানে অঁ হয় হয়

ভাল পায় আৰু তেনেকৈ দেখাই হেয়ি এই প'লই প'ল বাবনে নাই কি

আৰু মা মা মাছটো পাব লাগে মাছখিনি পালে আমি দেখাব পাৰোঁ

হয় হয় অঁ হয় হয় নিশ্চয় আমি ভালকে দেখাম বাৰু ভালকৈ কৰিম আপোনলোকে খালী আমাক সুবিধাটো দিব কৰিবলৈ নিউজটো পাৰিলে পাৰিলে নাও এখন চাই থব আপুনি নাও এখন হ'লে আমাৰ বেছি সুবিধা হ'ব আমি ইমান পানীত নামি যাব নোৱাৰিম যে

হয় অঁ অঁ হয়

ভয় নকৰোঁ বাৰু ঠিক আছে হৈ যাব বাউ কালিলৈ আপুনি সেই মই আপোনাক ফোন কৰিম যোৱা আগত ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে